হেল্ল' নমস্কাৰ অঁ বন্ধু এয়া এই মাজুলীৰপৰা কৈছোঁ ভালনে অঁ অঁ অঁ আমাৰ আৰু মাজুলীত ৰাসৰ আৰু বিষয়ে জানেই নহয় অঁ আহিবা নেকি অঁ ৰাসৰ পূৰ্ণিমাত আৰু ৰাস অঁ এই ৰাসত অকণমান দায়িত্বও থাকে আমাৰ এই আমাৰ ওচৰতে ৰাস নহয় অঁ এইবাৰ যাম অলপমান বাহিৰতো চাই আহিম এইবিলাক গড়মূৰ আমাৰ ভোগপুৰ সত্ৰ ইয়াতো বহুত ভাল ৰাস পাতে অঁ কমলাবাৰীতো যাম এপাক কেইবাদিনো চলেতো অঁ জেঙেৰাইটো হয় জেঙেৰাইত যোৱা নাই বাৰু ৰঙাচাহিত নাইযোৱা এথোন এই আমাৰ নিজৰ থল বন্ধু এইবোৰেইনো বাৰু বাৰু এই ভাল লাগিব দেই আহিব লাগে ৰাসত অঁ ৰাসৰ সময়কন বেলেগ আৰু অঁ চামগুৰি আৰু মেলাতো বিখ্যাত একদম বৃহৎ এখন বজাৰ হয় ইয়াৰ ৰাসো ভাল হয় বুলিয়ে ৰাসো ভালেই হয় বাৰু ইয়াত পঢ়াই অঁ অঁ মুখাৰ কাৰণে একদম ভাও নিজেও অকণমান দায়িত্ব থাকে

এই নলওঁ বুলি ক'লেও দেখোন নেমানে

অঁ ভাল লাগিব ভাল লাগিব অঁ অঁ

অঁ দিলীপ বৰাই লয় আমাৰ বুবুল হাজৰিকা তেওঁও লয়

ইয়াত নাটক মেলিব আৰু অঁ অঁ

ৰাসত লগ পাম তেনেহ'লে অঁ অঁ অঁ কমলা জেলেপি অঁ অঁ

বজাৰত এবাৰ চাইছিলোঁ

অঁ নাই আগৰ গোটেই নহয় আৰু আজিকালি অলপ মানুহবোৰ সলনি হ'লতো

অঁ তেওগাঁৱত নাইছোৱা দেই কমাৰগাঁৱত লৈছোঁও নিজেও ভাওও লৈছোঁ

অঁ পতিয়াতো হয় এই আজিকালি আৰু ৰাস আৰু অঁ ঘৰে ঘৰে ৰাস অঁ অঁ এই নোযোৱা জেগালৈ যাবলৈ মন যায় এতিয়া খালি যাব নোৱাৰোঁ লগতে চাবলৈ মনতো যায় আমাৰ উত্তৰ অঁ এই উত্তৰ কমলাবাৰীত ভাল লাগে দেই উত্তৰ কমলাবাৰী এই মজা লাগে এইটো হেৰিয়ৰ দৃশ্যটো যে এই শংখচূৰ সেইটো বহুত ভাল লাগে অঁ অঁ এই মানুহৰপৰা সোমাব নোৱাৰি তাত অঁ অঁ অঁ

অঁ অঁ অঁ অঁ